অঁ ষ্টে'ট বেংকৰ মেনেজাৰ ছাৰ হয়নে মই অনন্ত শইকীয়াই ক'লোঁ ৰাহনা গাঁৱৰ পৰা কৈছোঁ মাজুলী হয় ছাৰ মানে মই ফাৰ্ম এখন খুলিম বুলি ভাবিছিলোঁ মানে খোলা আছিলে আগত আপোনাৰ এতিয়া মোৰ মানে অলপ এ মানে এইটো আপোনাৰ কি বুলি কয় মুৰ্গী ফাৰ্ম খুলিছিলোঁ মুৰ্গী ফাৰ্মখনো আপোনাৰ আছিলে চাৰি পাঁচটামান পোৱালি তাৰে মৰিলে মৰি পেলাই আপোনাৰ এশ মানহে আছেগৈ তাৰপৰা এতিয়া আপোনাৰ মই অলপ আৰু ডাঙৰকৈ কৰি অলপ পোৱালিও আনিম বুলি ভাবিছোঁ ফাৰ্মখনলৈ তাকে আপোনাৰ পৰা মই লোন এটা চেংচন কৰিব পাৰিম নেকি ছাৰ এই বিভাগত

অ' তাকে এতিয়া আপোনাৰ কি কি ডকুমেণ্টছ দিব লাগিব তাৰ বিষয়ে ক'ব নেকি হয় হয়

হয় হয় বৰ্তমান ছাৰ মোৰ এতিয়া মৰি পেলাই এশমানহে আছেগৈ পাঁচশমান পোৱালিৰ হয় হয় অঁ অঁ অঁ মাটি জমাবন্দি কপি ন ৰৈছে ৰৈছে হয় তাতে এতিয়া আপুনি ছাৰ বেংকত কালিলৈ যদি যাওঁ মই আপোনাক লগ পাম নেকি অঁ লোনটো মানে দুই লাখ তিনি লাখৰ ভিতৰত আৰু অঁ মানে বৰ সৰিয়াকৈ ল'লেও পিছত আকৌ ধৰক বেমাৰ আজাৰ হয় যদি পোৱালিবোৰ মৰি মেলি যায় মোৰ আকৌ ধাৰটো মাৰোতে অলপ প্ৰব্লেম হ'ব সেইটো কাৰণে দুই লাখ তিনি লাখৰ ভিতৰত হ'লে ভাল আৰু অঁ তাকে ছাৰ এতিয়া ইণ্টাৰেষ্টটো কিমানকৈ হেৰি কৰিব কি কথা হয় হয়

ঠিক আছে ঠিক আছে ঠিক আছে হ'ব